হয় মই ছিক্ৰেট ইনগ্ৰেডিয়েণ্ট ব্যৱহাৰ কৰোঁ যেনে কুকুৰা মাংস বনাওঁতে তাত এটা মছলা দিওঁ সেই মছলাটোৰ নাম হ'ল টিকনি বৰুৱা তাত টিকনি বৰুৱা মছলাটো যেতিয়া মাংসখিনি বনাই থাকোঁ তাৰ ভিতৰত কাটি পেলাই পেলাই দিওঁ পেলাই দিয়াৰ লগে লগে তাৰ সুগন্ধটোৱে বেলেগ তাৰ খোৱাৰ জুতিটোৱে বেলেগ হৈ পৰে সেই সেই বস্তুটো খাবলৈ পালে মানুহে এৰিবই নোখোজে ইমান ধুনীয়া সুগন্ধি সেইটো থলুৱা খাদ্যৰ লগত মিলি পৰে ধুনীয়া আৰু ই ই হ'ল লতাজাতীয় বস্তু হে এইবিধ লতা জাতীয় বস্তু সেইবিধ মানুহৰ খাদ্যৰ কাৰণে আৰু খুব ধুনীয়া সুগন্ধি ওলায় আৰু তৰকাৰীত দিয়াৰ লগে লগে তাৰ হেৰিটোৱে সুস্বাদুটোৱে বেলেগ সেই বস্তুটো মই ব্যৱহাৰ কৰোঁ কুকুৰা মাংসৰ লগত তেতিয়া খাবলৈ ভাল হয় আৰু যেনে হাঁহ মাংস বনাওঁ হাঁহ মাংসত হাঁহ মাংসটো বনাই থাকোঁতে তাৰ যেতিয়া সিজিলে আৰু সিজাৰ নমোৱাৰ আগে আগে তাত শুকান জলকীয়া দুটামান জুইত পুৰি লৈ ধোঁৱা ওলাই থকা ভাগতে আনি পেলাই ঢাকনি খুলি তাত ভৰাই দিওঁ মাংসখিনিত দি দিওঁ মাংসখিনিত দি দিয়াৰ লগে লগে সেই গোন্ধটোৱে তাৰ বেলেগ ধৰণে হৈ পৰে আৰু খাবলৈ মাংসখিনি খুব ধুনীয়া খুব ধুনীয়া মানে গোন্ধ এটা আহে সেই গোন্ধটোতে খাওঁ খাওঁ লাগি থাকিব আৰু বেছিকৈ সেইটো হাঁহৰ মাংসৰ লগত মই ব্যৱহাৰ কৰোঁ তাৰোপৰি মই গৰম মছলাও দিওঁ যেনে গৰম মছলা পেকেট বিধৰ নহয় এই গোটা যিটো গৰম মছলা লং ইলাচী ডালচেনি এনেকৈ গোটেই মিলাই পেলাই গোটেইখিনি তাত আনি পেলাই হেৰি তাৰ হেৰিত পকাত থুকুচি লৈ ধুনীয়াকৈ দি তাত আধা ভঙাকৈ পেলাই দিওঁ নমোৱা আগে আগে পেলাই দিয়াৰ লগে লগে তাৰ সুগন্ধিটো বৰ ধুনীয়া হয় খাবলৈও ভাল হয় মই তেনেধৰণে এই ব্যঞ্জনবিধ বনাওঁ